মোৰ ধৰ্মই মোক স্বাস্থ্য বিষয়ে অনেকভাৱে সহায় কৰি আহিছে পথম কথা হ'ল এই এই ধৰ্মটোৱে মোক আকৃষ্ট কৰাৰ পিছত মই সেই ধৰ্মৰ বিষয়ে বিভিন্ন ধৰণে বিভিন্ন সময়ত মই জানিবলৈ চেষ্টা কৰি নিজৰ আত্ম সন্তুষ্টি আত্ম সন্তুষ্টি অনুভৱ কৰিবলৈ যত্ন কৰো গতিকে আমি সদাই গধূলি হওক ৰাতিপুৱা হওক আমাৰ ধৰ্মটোৱে আমি স্মৰণ কৰো সেই স্মৰণৰ জৰিয়তে আমাৰ মগজুত মগজুতো যথেষ্ট শান্তি সৃষ্টি পাওঁ গতিকে এই ধৰ্মই মোক যথেষ্ট আত্ম সন্তুষ্টি দিছে আৰু আৰু এটা কথা মোৰ ধৰ্মটো ভাল বুলি আমি আনৰ ধৰ্মটো ঘৃণা কৰা উচিত নহয় সেইবিলাকৰ বিষয়ে মানুহ আজিকালি সচেতন হোৱা দেখা গৈছে আৰু যিবিলাক অঞ্চলত এই এই কথাবিলাক ভালকৈ উপলব্ধ হোৱা নাই সেইবিলাক ক্ষেত্ৰত বিভিন্ন ধৰণৰ ধৰ্ম পৰ্যালোচনা কৰা দেখা যায় আৰু সেই পৰ্যালোচনাবিলাক আজি আমাৰ একেবাৰে এই প্ৰতিযোগীতাৰ দিনত ভাল বুলি ক'ব নোৱাৰি গতিকে তেনেকুৱা ধৰ্ম মানৱ ধৰ্মই মানুহৰ শ্ৰেষ্ঠ ধৰ্ম বুলি ভাবি ইজনে সিজনৰ ধৰ্মটো বেলেগকৈ ভাবি লৈ আকোৰগোজ ম মনোভাৱ ল'ব নেলাগে